অঁ খবৰ আছোঁ দে বিহু আহিলে তাকেটো পিঠা অলপ চলপ অঁ লাৰু বনোৱা নাই লাৰু বনাম হে পিঠা বনাইছা নে মই এই নাৰিকলৰ পিঠা বনাইছোঁ তেল পিঠা বনাইছোঁ নাৰিকলৰ পিঠা বনাবা নাজানা নেকি অঁ

তৈৰেই তৈৰেই থৈ কিনে হেৰি খুন্দি আনি তাৰ পিছত নাৰিকলখিনি ৰুকি ল'লা নাৰিকল ৰুকি লৈ মিঠেই দি ভাজিলা ভাজি কিনে তাৰপিছত গুড়া গুড়াখিনি একদম সেই খুন্দোতে ভালকৈ খুন্দবা লাগবো দুইবাৰ দুইবাৰ চালবা লাগে ঢেকীত খুন্দবা লাগে অঁ খুন্দি তাৰপিছত নাৰিকল আৰু মিঠৈ ধুনীয়াকৈ ভাজি পিঠাত দিয়াৰ কাৰণে লৈ তাৰ পিছত গুড়া অলপমান দি তাৰ পিছত সেই তেনকৈ বনাবা লাগে গুড়াখিনি দি সেই বাতিটোত বাতি এটা লৈ কিনে গোল কৰি দি তাতে মিঠেই আৰু নাৰিকল দি তেনকৈ পাক লগাই দিলে তেনেকৈ হৈ যাই পিঠাটো তাৰে পিছত ইফালে নাৰিকলৰ লাৰু বনালে নাৰিকলখিনি দি লৈ চেনি সানি ভালকৈ কমপ্লিট ভাজিব লাগে ভাজি যেতিয়া বান্ধ খাব ভাজি ভাজি কম জুইত ভাজি ভাজি যেতিয়া বান্ধ খাব তেতিয়া সেই নাৰিকলখিনি নমাই আনি সেনেকৈ লাৰুটো বনাবা লাগে তাৰে পিছত ইফালে তেলপিঠাটো হৈছি নাৰিকল আৰু গুড়া তেল পিঠাটো আলোৱা চাউলৰ গুড়াৰে হয় আলোৱা চাউলৰ গুড়াখিনি খুন্দি লৈ মিঠেই খিনি হেৰি কৰিব লাগে গুৰ পাগাই কিনে দিব পাৰি তাৰ পিছত সিফালে কাটা মিঠেইটো নাপাগাকে লৈ গুড়াখিনিৰ লগত সানি ভালকৈ মিহল কৰি লৈ অলপমান পানীও দিব লাগে পানী দি সেনেকৈ ৰিফাইন অলপমান দি সেনেকৈ খাই ভালো লাগে

অঁ গুলি ল'বা লাগব' অলপ বেছি পনীয়াও নহয় বেছি গোটাও নহয় তেনেকৈ গুলি লৈ কৰচ এখন লৈ গুড়াখিনি কৰচেদি দি তেল অলপ বেছিকৈ দিব লাগে তেলখিনিত কৰচ দি দিলি পিঠাটো উঠি যায় তাৰ পিছত ইনকে পিঠাখন দিয়াৰ পিছতে ফুলি উঠে ফুলি উঠাৰ পিছত পিঠাখন উলটাই দিলি তেল পিঠাটো সেনেকৈ হয় জেলনা বা কিবা দি অঁ বনেই ল' অঁ অঁ